হেল্ল' কোনে কৈছে ক'ৰ পৰা কৈছে হয় আপুনি তাৰ বিষয়ে কিবা জানিবলৈ বিচাৰিলে যে হয় হয় হয় আমাৰ পূবলৈ যদি আপুনি চায় পূবলৈ চালে আপুনি নগা পাহাৰলৈকে সংযোগী পথ আছে পশ্চিমলৈ চালে তেনেকৈ আমি অসমৰ প্ৰান্তত বুলি ক'লে ধুবুৰীৰ কথা ক'ব পাৰোঁ মই বিশেষকৈ ঠাইকেইখনৰ নাম কৈ দিছোঁ উত্তৰ দিশলৈ যদি ক'বলৈ যাওঁ আমি তেতিয়া তিনিচুকীয়াৰ পৰা ঠিক নাতি নাতি দূৰতেই আছে আপোনাৰ অৰুণাচল অৰুণাচললৈ তিনিচুকীয়াৰ পৰা চল্লিছ কিলোমিটাৰ দূৰত্বৰ পিছতে আপোনাৰ অৰুণাচল আৰম্ভ হৈছে সেই প্ৰান্তলৈকে আমাৰ অসমৰ চাৰিসীমা আৰু এইফালে দক্ষিণ দিশলৈ ক'বলৈ গ'লে আমি গুৱাহাটীৰ পৰা হয় হয় হয় আপুনি তেনেদৰেই বুলি চমুকৈ আভাস পাবলৈ হ'লে তেনেদৰেই চিন্তা কৰি চাব পাৰে আপুনি তাৰ পৰা প্ৰত্যেকটো দিশতে গতি কৰি চাই পিনি সঠিক তথ্যটো পাব পাৰিব হয় হয় নিশ্চয় যদি কিবা ভাল কাম কৰিবৰ কাৰণে আগবাঢ়িছা নিশ্চয় সহায় কৰিম ঠিক আছে খালি আগতীয়াকৈ যোগাযোগ কৰিবা হয় হয় ঠিক আছে বাৰু